দুহেজাৰ তিনি ছাব্বিছ জানুৱাৰী দুহেজাৰ দহ তিনি মে' দুহেজাৰ ওঠৰ একৈছ নৱেম্বৰ দুহেজাৰ সাত বাৰ জুলাই দুহেজাৰ চৈধ্য ওঠৰ এপ্ৰিল